অসমৰ মনোৰঞ্জনৰ দৃশ্য়পটত প্ৰযুক্তিয়ে বহুখিনি প্ৰভাৱ পেলাইছে আৰু প্ৰযুক্তিৰ বলতে হয়তো আজি অসমৰ মনোৰঞ্জনে বিশ্ব দৰবাৰতো স্থান লাভ কৰিবলৈ সক্ষম হৈছে